অঁ হেল্ল' অঁ মই লোকেলেই বাৰু অঁ ক'ত ক'ত কৰে চাকৰি আপুনি অঁ আচ্ছা আচ্ছা আচ্ছা অঁ কোৱাচোন বাৰু এই কাম কৰিব লাগে অঁ মঙলদৈ টাউনত বাৰু ইয়াতে মঙলদৈৰ বাকী যিখন মানে অকল খোৱা লোৱা কাৰণে যিখিনি হোটেল আছে এতিয়া আমাৰ তিনিখন ভাল হোটেল আছে নীৰা পংকজ গণেশ এই তিনিখনত আপুনি খাবই পাৰিব যদি ৰুমত মানে বস্তু ৰান্ধা বাঢ়া নকৰে আৰু থাকাতো আপুনি ইয়াতে পি জি ও আছে তাৰপিছত আৰু এই হোটেলো আছে ভাল থাকিব পাৰিব আৰু মই দেখাই দিব পাৰিম বাৰু আপুনি বৰ্তমান এনে ক'ত আছে আছে ক'ত মানুহটো অঁ অঁ অঁ আপোনাৰ এনেই ডাইৰেক্ট থকাকে মানে হেৰি ৰুম লাগে নে হোটেলৰ ৰুম হ'লেও হ'ব সস্তীয়া চাইজত আপুনি হেৰিত পাব প্ৰফুল্ল নগৰ চাইদত পাব বাৰু ৰুম ধৰক বাইছশ পচিঁছশ মানৰ পৰা ভাল ৰুমেই পাই যাব তাতে মানে সস্তাত পাব আৰু অলপ আৰু আপুনি অকলে থাকিব নে আৰু কোনোবা ফেমিলী থাকিব আমাৰ আপোনাৰ লগত আচ্ছা হয় নেকি ঠিক আছে দিয়ক মই পিছে হেৰি কৰিম এইটো প্ৰফুল্ল নগৰৰ ফালে ৰুম এটা চাম আপোনাৰ আৰু যদি খোৱা লোৱাটো বাহিৰত কৰে আপুনি এইকেইখন হোটেলত কৰিব পাৰিব আৰু হাঁ হাঁ কি কৈছে ৰুমত থকাটোৱেই ভাল হ'ব কিয় ভাল হ'ব মানে প্ৰফুল্ল নগৰৰ ফালে ৰুমটো সস্তা তাতে থকাটোৱেই ভাল হ'ব মই পিছে চাই থৈ দিম আপুনি মোক এই অলপ সন্ধিয়াকে কল কৰিব আৰু অঁ ঠিক আছে দিয়ক